অঁ আজি ফোন কৰিলেযে কওকচোন ভাল ভাল আমাৰ ভাল আপোনালোকৰ অঁ আপোনালোকৰ ভাল নহয় চবৰে ঠিকে আছে ভাল ভাল এই ল'ৰা ছোৱালীকেইটাৰ পঢ়া শুনা কেনেকুৱা আমাৰ ভালেই আপোনালোকৰ অঁ এই আমাৰ ঠিকেই আছে বাৰু এতিয়া পঢ়া শুনা এই স্কুললৈ গৈছিলে নে আজি আজি ল'ৰা ছোৱালীহাল স্কুললৈ গৈছিলেনে বাৰু হয় মই শুনি আছোঁ কওকচোন আজি ল'ৰা ছোৱালী স্কুল গৈছিলনে অঁ আহিল নহয় অঁ ভাত এই মাছ ওলাইছিলে আজি আপোনালোকৰ অঁ বহুত দিন খা খবৰ পোৱা নাই আজি ফোন কৰিলে টপককে কওকচোন ভাল কৰিলে ভাল কৰিলে মাজে সময়ে ফোন চোন কৰি থাকিব পাইছিলোঁ আমাৰ হ'ল আপোনালোকৰ অঁ এই খবৰ কৰিছিলেনে বাৰু হেৰিয়াত অঁ এই একাউণ্টছটো আপোনাৰ কে ৱাই চি লাগি থাকিবও পাৰে হেৰি এবাৰ খবৰ এটা কৰি ল'বচোন তাত চেক কৰি ল'ব তাৰপিছত আপোনাৰ পঞ্চায়তটো এবাৰ খবৰ কৰিব ব্লকলে যাব নালাগে পঞ্চায়তত খবৰ কৰি ল'ব

অঁ ঠিক আছে তালে গৈ খবৰটো কৰিলে আপোনাৰ কথাটো সৱিশেষটো জানিব পাৰিব হয় পাইছোঁ আপোনালোকৰ সোমাইছেনে

অঁ খেতি বাতি ঠিকে আছে এই প্ৰথমতে বেয়া হৈছিলে অলপ খাইছিলে হয় এই তাৰপিছতে এই অঁ দিছিলে আমাৰ এইফালে অঁ ঠিক আছে বাৰু মই এই এগ্ৰিকালচাৰ মানুহৰ লগত কথাটো পাতি লওঁ খবৰটো দি পেলাই আপোনালোকৰ ফালে যাবলে জনাম বাাৰু আপোনালোকক জনাম আপোনালোকে যোগাযোগটো কৰি ল'ব সেইমতে দৰৱ পাতি দিছে দৰৱ পাতি ব্যৱহাৰ কৰিলে ভাল হ'ব আমাৰ ইফালে ভাল হ'ল ধান এতিয়া বতৰ দিলে যে অঁ আপোনালোকে পোৱা নাই নেকি এতিয়া বীজ এই আলু আহিছে নহয় হয় আলু আহিছে আমাৰ এইফালে দিছে আমাকো দিছে বাৰু আপোনালোকৰ আপোনালোকৰ হেৰিয়া কৃষকৰ আপোনালোকৰ হেৰি নাই নেকি গাঁৱত

হেৰিয়াৰ পৰিচালনা কমিতি নাই নি অঁ সেইবিলাকক খবৰ কৰিব তেওঁলোকৰ দি দিব তেওঁলোকে এগ্ৰিকালচাৰ অফিচত খবৰ কৰা নাই চাগে তেওঁলোকক খবৰ কৰিলে তেওঁলোকৰ থ্ৰদিহে নিব পাৰিব আপোনালোকে নিজেও যাব পাৰে নিজে তাত এখন দৰখাস্ত দিলে তাত এই দিও থাকে নহয় অঁ তেখেতৰ ওচৰত দৰখাস্ত দিলে তেখেতে ৰিচিপ এটা দিব সেই ৰিচিপ্টটো লৈ পেলাই গোদামত গৈ দি দিলে হেৰি দি আপোনাল কি বস্তু লাগে তাৰ দিব অঁ আমাৰ এইবোৰ মাটি বাৰী কামটো চলি আছে এতিয়া বসুন্ধৰা আঁচনি আকৌ আহিছে নহয় আপোনালোকৰ বিলাক ঠিক ঠাক হ'ল নেকি অঁ

অঁ আমাৰ আহিছে কথা পাতিছে বাৰু আমাৰ বিলাক আমিও কথা পাতি আছোঁ অঁ তাকে কেতিয়া কি হয় আৰু সেইটো নাজানোঁ আপোনালোকক কিমান দিন লাগিছিলে বাৰু এইটো কৰোঁতে অঁ আমাৰ এমাহমান হোৱা নাই বাৰু হ'ব চাগে ভাল নে বাৰু এনেই হেৰিবিলাক কামবিলাক কৰিবলে অঁ অঁ প্ৰথমতে ক'ত কথা পাতিছিলেগে হয় নেকি

অঁ অঁ ঠিক আছে বাৰু আমি এইটো এইটো সুবিধাতে আমিও কৰি ল'ব লাগিব এইবিলাক কাম

আপোনালোক আমাৰ ফালে এপাক মাৰিব হয় বাৰু আজিকালি চব ব্যস্তই থাকে অঁ এইবাৰ পূজাত ফুৰিবলে মেলিবলে অহা নাই নি

পূজাত আহোঁতে আমাৰ ফালে এপাক মাৰিব পাৰিলেহেঁতেন অঁ ধান দোৱা অঁ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে হ'ব বাৰু